হেল্ল' অঁ অঁ খুৰা আচ্ছা মানে কি অলপ অলপমান কথা জানিবলগীয়া আছিলে মানে আপুনিতো বহুত পুৰণা মানুহ আপুনি কি আপোনাৰ এই আপোনাৰ অঞ্চলৰ যিটো যি মানে পৰিৱেশটোৰ বিষয়ে অলপমান জানিব লগা আছিলে কেনেকুৱা কি ৰাস্তা ঘাট আছিলে আগতে কেনেকুৱা আছিলে পৰিৱেশটো আগতে সেইখিনি অলপমান মোক অলপমান জনাব নেকি হয় হয় হয় হয় হয়

হয় হয়

হয় হয়

হয় হয় হয় হয় হয়

হয়

হয় হয় হয় হয় হয় হয় হয় হয় হয় হয়

হয় হয় হয় হয় হয় হয় হয়

হয় হয়

হ'ব দিয়ক এইখিনি জানিলোঁ এইখিনি এইখিনি জনোৱাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ জনালোঁ ঠিক আছে দিয়ক হ'ব দিয়ক ঠিক আছে